অঁ হেল্ল' দোকানতে দোকানতে

কি কৰিলো বাৰু অঁ মাংসটোটো ভালেই আছিলে কি মানে বেয়া মাংস গোন্ধাইছে নেকি মাংসটো আমিতো মাংস নিবিকোঁ কেতিয়াবা ব্ৰইলাৰ থাকি যায় বাৰু এদিনৰ আগদিনাখনৰ ব্ৰইলাৰ কৰি ৰাখোঁ ধৰক পিছদিনাখন বিকি যায় কিন্তু দুই তিন তিনদিনটো নহয়গৈ হেৰি নহয় বিকি যায় কিবা কাৰণত চাগে দাদা বেয়া হ'ল চাগ আৰু কিছুমান ব্ৰইলাৰ আহে অঁ অঁ কিন্তু বেলেগে কমপ্লেইন দিয়া নাই আপোনালোকে প্ৰথম আহিছে বাৰু কিন্তু হ'ব মই চাম দোকানৰ ল'ৰাবোৰকো সুধিম আৰু যাবলৈ দাদা আপুনি আহিবচোন দোকানলৈ

অঁ অঁ অঁ হ'ব মই বেলেগ মাংস দি দিমি মাংস দি দিম হয় হয় হয় হ'ব আপুনি আহিবচোন আপোনাক মুখৰ আগতে কাটি মেলি দি দিম অঁ বেয়া নাপাব